হেল্ল' বৰুৱানী কি কৰিছে ভালে পাই আপুনি ভাত পানী বনালে নে অঁ অঁ অঁ তাকে হ'ল পাই খাবলৈও দিলোঁ ইহঁতক পিছে বিহু পালেহি নহয় যা যোগাৰ অঁ অঁ তাকে আকৌ এই আমাৰ ল'ৰা ছোৱালীকেইটাই এইবাৰ কি গুড় দিয়া পিঠা নে কি সেইটো খাওঁ কৈছে মই বনাবলৈ মানে কেনেকৈ বনাই সেইটো নেজানো তিলপিঠা চিলপিঠাবোৰ জানো বনাওঁ ধুনীয়াকৈ উঠে এইটো বস্তু কেনেকৈনো বনাই জানো সবেই বনাব নোৱাৰে যে অঁ অঁ অঁ

অঁ অঁ

আগদিনাখন মানে আগদিনাখন ৰাতি মানেও মথিলেও হ'বনে নে

অঁ হয় নেকি অঁ অঁ অঁ অঁ তেলটোতো আৰু অকণমান যিহে দাম হৈছে অঁ মই বনাই চাম তাকে মই ট্ৰাই কৰি পিনে আপোনাক ক'ম বাৰু দেই মই তাকে কৰি চাম বাৰু আপুনি কোৱা নিচিনাকৈ হ'ব ঠিক আছে তেতিয়াহ'লে দিয়ক অঁ অঁ